পাৰিপাৰ্শ্বিক মানে ব্যাঘাত জন্মিছে খেতি পথাৰত পানীৰ অভাৱ হৈছে পানী বহুত কমি গৈছে জৈৱ বৈচিত্ৰত বিভিন্ন ধৰণৰ খেলিমেলি হৈছে ঋতুবিলাকত মানে গ্ৰীষ্মত বৰষুণ আহিব লাগে বৰষুণৰ পৰিমাণ কমিছে গতিকে ঋতুবিলাকৰো অসুবিধা হৈছে ঋতুভেদে যি ঋতুত যি কাম হ'ব লাগে তেনেকুৱা হোৱা নাই গাতিকে পাৰিপাৰ্শ্বিক বহুত ক্ষতিগ্রস্ত হৈছে জৈৱ বৈচিত্ৰ বেয়া বেয়া হৈছে থলুৱা থলুৱা মাছ পুঠিবিলাক কমি গৈছে

কৃষিৰ উৎপাদন হ্ৰাস হৈছে পথাৰত পানী যিমান পৰিমাণৰ লাগে পানী নাথাকে পানীটো বহুত কমি গৈছে আৰু গছ গছনি কমি গৈছে ৰ'দৰ তাপটো বৃদ্ধি হৈছে বৰষুণৰ পৰিমাণ কমি গৈছে গছ গছনিত ফল ফুল কমি গৈছে

পাৰিপাৰ্শ্বিকতাটো ব্যাঘাত জন্মিছে বিভিন্ন দিশত গোটেই দিশতে বতাৰ বতৰ খৰাং দেখা গৈছে বিশেষকৈ নদ নদীত পানীটো বহুত কমি গৈছে বিল খালবিলাক তৰাং হৈ গৈছে খেতি পথাৰবিলাক শুকান হৈ গৈছে

গতিকে এইখিনি পৰিৱৰ্তন দেখিছোঁ বতৰৰ পৰিৱেশটো খুবেই বেয়া হৈছে প্ৰায় বেয়া হৈ থাকে মানে ক্লিয়াৰ নহয় বতৰ ফৰকাল নাথাকে

যোৱা বছৰ বৰষুণৰ পৰিমাণটো বহুত কমি গেছে ৰ'দৰ তাপটো বৃদ্ধি হৈছে

এইখিনিয়ে